হয় কোনে ক'লে হয় হয় হয় হয় হয় বাইদেউ কওকচোন হয় হয় মই আজৰি আছোঁ পঢ়া পাতিতো ঠিকেই চলিছে পঢ়ে ঘৰত হয় কি ক'লে তাই পঢ়ে দিনত ছয় ঘণ্টা সাত ঘণ্টাকৈ

হয় হয় হয় আমিতো ভালেখিনিয়েই তেওঁক মানে টিউচনো দি থৈ দিছোঁ কিন্তু এতিয়া তাই পৰীক্ষাতো মোক ভালে হোৱা বুলিয়েই কৈছিলে হয় তাই এনেই ক্লাছত কেনেকুৱা বাইদেউ শ্ৰেণীত হয় হয়

হয় হয় বাইদেউ হয় বাইদেউ মই নিশ্চয় হেৰি কৰিম শান্তনাক বুজাই দিম ঘৰত পঢ়িবলে ঠিক আছে ধন্যবাদ